অ' আপুনি গাইড বাইদ' হয়নে হয় মই মানে জালুকবাৰী পালোঁ আহি এতিয়া দীপৰ বিলত কোনফালেৰে যাব লাগিবনো আপোনাকটো মই আগতে কনটেক কৰিয়ে থৈছোঁ গাড়ীৰ দামদৰটো কেনেকুৱা হ'বনো ঠিক আছে আপুনি মই ইয়াতে কিমানমান টাইম ৰ ৰখিব লাগিব হয় ঠিক আছে হয় থাকিব বিচাৰিছিলোঁ ভাল তেনেকুৱা হোটেল বা ৰিচৰ্ট পা পোৱা যাব নেকি অ' আপুনি ঠিক কৰি দিব আৰু আমি এতিয়া জালুকবাৰী পৰা কোনফালেদি কেনেকৈ যামনো অ' ৰাস্তাত আমি কিবা খোৱাৰ বাবে ধাবা বা ভাল তেনেকুৱা ৰেষ্টোৰেণ্ট পাম নেকি অ' ঠিক আছে আপুনি তেতিয়াহ'লে আহি থাকক মই জালুকবাৰী পাইছোঁয়েই আপোনাৰ গাড়ীৰ ভাৰাটো অলপ কম কৰি ল'ব নোৱাৰিব নেকি হয় আপুনি ভাবি চাব ঠিক আছে আপুনি আহকচোন বাৰু লগ হৈ কথা পাতিম হয় ঠিক আছে